আপুনি খেলৰ বিষয়ে কিবা জানে নেকি হয় খেলৰ বিষয়ে ক'বলৈ গ'লে মানে শেষ কৰিবলৈ অলপ টান হয় নয় খেল বুলি ক'লে কি আজিকালিতো খেলৰ

মানে খেল আপোনাৰ স্বাস্থ্যৰ বাবেও বহুত বেছি ভাল বা আপুনি খেল খেলি নিজৰ জীৱনটো

আপুনি আজিকালি খেল খেলি বহুতে মানে আপোনাৰ চাকৰি পোৱা দেখা গৈছে খেল মানে খেলিব লাগে খেল যিয়ে খেল হওক সকলো খেল খেলিব লাগে ক্ৰিকেট হওক ফুটবলে হওক দৌৰে হওক লং জাম্প হাই জাম্প সকলোবোৰ খেল খেলিব লাগে আপুনি যিমানে যেদি দৌৰ খেল খেলি ভাল পায় আপুনি দৌৰক

ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল সেইদৰে ক্ৰিকেটাে ক্ৰিকেট মানে ক্ৰিকেটত আপুনি

মানে তেনেধৰণেই আৰু আজিকালি খেল নে কি ইন্টাৰনেচনেল লেবেলতে হওক বা নেচনেল লেবেলতে হওক খেল বহুত বেছি আগবাঢ়ি গৈছে

তেনেধৰ মানে বহুত উদাহৰণ আছে যিটো খেল খেলি আপোনাৰ মানে বহুত দৰিদ্ৰ পৰিয়ালে নিজৰ জীৱনতো মানে আগবঢ়াব পাৰিছে মানে বৰ্তমান যুগত খেল খেলিব পাৰিলে বহুত বেছি সুবিধা আছে এইয়াই আৰু